হেল্ল' অঁ ক'ত আছা

অ' ফিল্ডত ফিল্ডত যাব লাগিছিলে অকমান মাৰ্চ পাষ্ট কৰিব লাগে তেতিয়া স্বাস্থ্য পাতি ভালে থাকিব বহুতদিন ময়ো লগ পোৱা নাই আৰু কথা হ'ল কি মানে ইফালে নদী কাষৰ নদী পাৰৰ ফালেও এদিন যাব লাগিব সদায় এই টিম ফিল্ডতে মাৰ্চ পাষ্ট কৰিবা জানো অঁ তাৰ খবৰটো পোৱা নাই সি আহিব লাগিছিলে কিন্তু কিবা ফোনো কৰা নাই ফোন এবাৰ কৰিছিল তাৰ ফোনটো ছুইচ অ'ফ আছিলে এতিয়া মই কৰা নাই এটাইকেইটা যোৱা হ'লে ভাল আছিলে অঁ সেইজনলৈয়ো ফোন কৰিব লাগিব তাৰমানে অকলে দৌৰিবলৈ বেয়া এই ইভিনিং ৱাকটো মানে কেইবাটাও হ'লে ভাল লাগে দৌৰিবলৈ অঁ আৰু কিটো কৰিম মানে মাৰ্চ পাষ্ট কৰিম তাতে এক ডেৰ ঘণ্টা কটাই তাৰপৰা গাৰ্ডেন আহিম গাৰ্ডেন গৈ আহি আজি ধৰা এই টিম ফিল্ড গ'লোঁ কালিলৈ বেংক অফ দা ৰিভাৰ নদী পাৰলৈ গলোঁ হাঁ সুভনজিত তেনেকৈ মানে গ'লে ভাল লাগে সেইটোৱেইতো মানুহ স্বাস্থ্যৰ কাৰণে আচলতে মাৰ্চ পাষ্ট কৰিব লাগে আৰু স্বাস্থ্যটো মোৰ বাঢ়িছে মা মাংসটো অলপ বাঢ়ি গ'ল খোৱা অলপ কণ্ট্ৰলত আনিব লাগিব চুগাৰ টুগাৰবিলাকো চে মানে কণ্ট্ৰল ৰাখিব লাগিব গতিকে এই গোটেই যিখিনি চাই আমি কাম নকৰাকৈ খাই থকা গোটেই হৈছে আমি এই শৰীৰটো বেছি মানে সুখত ৰাখিবলৈ বিচাৰিছোঁ আৰু

অঁ ঠিক আছে মই ফোন কৰিম বাৰু ফোন কৰিলে সেহেঁতি ক'ত ক'ত আছে গোটেই খবৰটো ল'ম লৈ সিহঁতক মতিম একেলগে গোটেই গোটেইকেইটা একেলগে গ'লে ভাল লাগিব ৰাইজেও চাব হাফ পেণ্ট পিন্ধি পিনি জোতা পিন্ধি পিনি যেতিয়া ওলাই যাম ট্ৰেকচ্যুট লৈ যেতিয়া ওলাই যাম গোটেই ফাইলটো অন্তত ৰাইজে ৰাস্তাত চাব

তুমি জোতা এযোৰ লৈ লোৱা অঁ জোতাযোৰ ল'লে তন্ততঃ হেৰি অলপ কোমল চফ্ট চফ্ট মানে যিটো কাপোৰৰ এনেকুৱা জোতা পায় এইটো সেই তেনেকুৱা ল'বা তেতিয়া মানে দৌৰিবলৈয়ো ভাল আৰু যেতিয়া বলে ভাল এইটো জাত ভালেই আৰু এইটো অঁ ভৰিত গম নাপায় হাৰ্ড নহয় হাৰ্ড নহয় আৰু তুমি কেপ ল'বা কেপ আছে নাই তোমাৰ টুপিটো টুপিটো হয় নেকি অঁ অঁ মই সিহঁতলৈ মোৰ ঘৰত টুপি আছে নাই নাজানো টুপিকেইটা ল'লে একে একে কালাৰ একে ডিজাইনৰ ল'ম গোটেইকেইটা অ হেই তেতিয়াহে ভাল লাগিব আকৌ বুলিব এইটো এইটো আগৰ এই গ্ৰুপ আছিলে দেই খেলুৱৈ গ্ৰুপ তেতিয়া গম পাই যাব ন আমিতো বহুত দিন হ'ল নেখেলা খেলা নাই সেইটো হয় হয় সেইটো আমি আমি আমি এটা এটা হেৰি কৰি লওঁ আমি ৰেগুলাৰ ইভিনিং ৱাক কৰিবলৈ যাম চাৰে তিনিটাত তাৰপাছত ইভিনিং ৱাক কৰি তাতে যি য'ত কৰি মেলি আমি ফিল্ডৰ ওচৰতে এই যে ফুটপাথৰ বিহাৰীজনে যে চাহ বনায় তাতে চাহ খাম খাই আহি আমি এসপ্তাহ এসপ্তাহ মই এই ইভিনিং ৱাক কৰাৰ পাছত আমি মানে পিকনিক খাবলৈ যাম সোৱনশিৰি পাৰত আমি সপ্তাহত এদিন পিকনিক খাবলৈ যোৱা সিদ্ধান্ত কৰিম আৰু সপ্তাহটোত চাৰে তিনিটা বজাত আমি ইভিনিং ৱাক কৰিবলৈ টিম ফিল্ডলৈ যাম তাৰপৰা মুখ হাত ধুই আমি সেই চাহৰ ভণ্টিৰ দোকানখনতে আমি চাহ খাম বিহাৰীটোৱে বৰ ধুনীয়া চাহ বনায় তাৰপাছত আমি ঘৰলৈ আহিম আৰু এটা কথা আমি হেৰি কৰিম এই আমি চাইকেল চলোৱাৰ অভ্যাস কৰিব লাগে চাইকেল অঁ চাইকেল চাইকেল চলোৱা অভ্যাস কৰিব লাগে চাইকেলটো বহুত সহায় হয় নহয় স্কটলেণ্ডত আমাৰ ইয়াত যেনেকৈ গাড়ী অঁ আমাৰ ইয়াত যেনেকৈ গাড়ী ট্ৰেফিক জাম লাগে স্কটলেণ্ডত চাইকেলৰ ট্ৰেফিক জাম লাগে স্কটলেণ্ডত আচলতে চাইকেলটো আৱিষ্কাৰ হৈছিলে ওঠৰশ চল্লিছ চনত কিন্তু স্কটলেণ্ডতে চাইকেল আৱিষ্কাৰ হৈছিলে আৰু সেইকাৰণে তাত কোনো প্ৰদূষণ নাই নৰেন্দ্ৰ মোদী স্কটলেণ্ডত যাওঁতে তেওঁক মানে পঞ্চাছহাজাৰ টকীয়া এখন চাইকেল গিফ্ট দিছিলে এতিয়া মানে টি ভিত চাইছোঁ তাত মানে চাইকেলৰ ট্ৰেফিক জাম হয় মানে চাইকেল জামটো ট্ৰেফিকে কণ্ট্ৰল কৰে তাত গাড়ী মটৰ নাই প্ৰদূষণ নাই গতিকে চাইকেলটো চলালে কিডনী প্ৰব্লেম চুগাৰ ইত্যাদি ইত্যাদি বহুতৰ কাৰণে ভাল সি এটা ঔষধ বুলি বহুত অৰ্থ যোৱাটো ফাইনেল সেহেঁতিও যাব গোটেই টিমটো আমি আৰু দুটামান আছে নহয় আমাৰ লগৰ সিহঁতৰকেইটাকো মাতি এঘাৰজনীয়া এটা টিম কৰিম মই ইভিনিং ৱাক ডেইলী চাৰে তিনিটাত যাম মানে এটা ডিচিপ্লিনত আমি চলিম আৰু আমি কৰিবলগীয়া কামখিনি আমি কৰি যাম নাই সেইটো খুব ভাল হ'ব সেইটো খুব ভাল হ'ব অঁ আমাক আমাক দেখি দহজনে চলাব সুধিব কেলেই চাইকেল চলাইছা গাড়ী মটৰ থাকি নহয় নহয় স্বাস্থ্যৰ কাৰণে চলাইছোঁ আমুকৰ কাৰণে চলাইছোঁ চুগাৰ কিডনী এইবিলাক ডমিনেটৰ কাৰণে এইটো হয় এক্সাৰচাইজ গতিকেলৈ এইটো এটা আৰোগ্য হেৰি আৰু খুব ভাল হ'ব আৰু গোটেইকেইটা যদি এটা একে ইউনিফৰ্ম স্কুলৰ ল'ৰা ছোৱালীৰ দৰে একে ইউনিফৰ্ম পিন্ধি যাওঁ তেতিয়া অন্তত মানুহো থৰ লাগি চাব এই পুৰণা টিমটো আগৰ সৰু কালত দৌৰা টিমটো আকৌ আহিলে অঁ তেনেকৈ কৰিলে ভাল হ'ব তাৰপাছত আৰু তাতে আমি এটাইকেইটাই প্ৰস্তাৱ এটা লম আমুক তাৰিখে আমি পিকনিক খাবলৈ যাম কিহেৰে যাম গাড়ী নে বাইক নে চাইকেল নাই নাই নাই আমি চাইকেল লৈ যাম সেই তাৰ পেট কমাই কমি যাব তাৰ এসপ্তাহত পেট কমি যাব অঁ এসপ্তাহত পেট কমি যাব বুজা নাই অঁ সময় সময় হ'লে পেট কমিবই

এক্সাৰচাইজটো কৰিব লাগিব

বেলেগ মানুহ বেলেগ মানুহ এৰেঞ্জ কৰি লম অঁ বিজয়ক ল'ব পাৰি তাৰমানে আমাৰ টিমটো সিহঁতি এই সিহঁতেও যাব সিহঁতৰো এতিয়া কাম নাইতো সিহঁতি এনেয়ে আছে গতিকেলৈ নিজৰ কাম কৰাখিনিয়ে কাম কাম কৰে আৰু বাকী সময়খিনি লোকচান হয় আমি ঘৰতে বহি বহি থাকোঁ এতিয়া আমিনো কেলেই বহি থাকিব লাগে আমি নিৰ্দিষ্ট ৰুটিনমতে যদি আমি মৰ্ণিং ৱাক ইভিনিং ৱাক এইবিলাক কৰোঁ কিন্তু আমাৰ স্বাস্থ্যটো ভাল হ'ব আমাৰ পেট নেবাঢ়ে চাইকেল চলাওঁ ডেইলী ৰুটিনমতে খাওঁ ন বজাত খালোঁ বা ৰাতি দছ বজাত শুলোঁ তেনেকৈ তাৰমানে এই গোটেই ডাইৰেকশ্যনটো আমাক আমি কৰি ল'লে অঁ অঁ অঁ অঁ অঁ অঁ হয় নেকি ঠিক আছে অঁ অঁ ঠিক আছে অঁ হ'ব লগ